আজিকালিৰ শিশুসকলে বুলি ক'বলৈ গ'লে আচলতে আজিকালিৰ শিশুসকলে পাপজি ফ্ৰী ফায়াৰ এইবোৰ গেমেই খেলে বেছিকৈ কম্পিউটাৰ গেম বা মোবাইল গেমবোৰ বেছি খেলে যিবিলাক গেমৰ যোগেদি শাৰীৰিক শ্ৰম হয় ক্ৰিকেট ফুটবল ভলিবল কাবাডী এইবিলাক খেলৰ প্ৰতি তেওঁলোকৰ ধাউতি যেন কমি গৈছে অতিমাত্ৰা তেওঁলোকে ব্যৱহাৰ কৰে মোবাইল আৰু যাৰ ফলত আচলতে মানসিকভাৱে তেওঁলোক আগৰ মানুহতকৈ বহুত বেলেগ হৈ গৈছে লাহে লাহে তেওঁলোকে ফ্ৰী ফায়াৰ খেলি খেলি পাপজি খেলি খেলি মানুহৰ ব্ৰেইন একদম মানে তেওঁলোকৰ সামাজিক যিটো ভাৱ ভংগী এটা থাকিব লাগিছিল সামাজিক ভাৱ ভংগীটো লাহে লাহে তেওঁলোকৰ মনত যেন নাইকিয়া হৈ গৈছে তেওঁলোকৰ অতি খং বেছি হৈ গৈছে সমাজখনৰ বৈশিষ্ট্য বা সমাজখনৰ লগত তেওঁলোকৰ চিনা চৰ্চা নাইকিয়া হৈ গৈছে অতিমাত্ৰা তেওঁলোকে গেম ভিডিঅ' গেম খেলাৰ ফলত হৈছে এতিয়া মই ভাবোঁ এই ভিডিঅ' গেমবোৰৰপৰা তেওঁলোকক আচলতে আমি গাৰজেণ্টে মাক দেউতাকে আচলতে এইবোৰ বেছি লক্ষ্য কৰিব লাগে যাতে সৰুতে মোবাইল চোবাইল দিব নালাগে সৰুতে কম্পিউটাৰৰ প্ৰতি আচলতে তেওঁলোকক ধাউতি বঢ়াব নালাগে আৰু অতিমাত্ৰাই আধুনিকতাই আচলতে মানুহৰ এইবোৰ পথ বাছি লৈছে গতিকে ফ্ৰী ফায়াৰ পাপজি হৈছে আধুনিক যুগত বৰ্তমান সামাজিক মাধ্যমত অতিমাত্ৰাই খেলা খেল